হেল্ল' হেল্ল' অঁ আপোনালোকৰ তাত ফুলৰ ডেকৰেশ্যনৰ কাৰণে ফুল পাম নেকি মোক মানে অলপ ফুল লাগিছিলে মোক মানে বিভিন্ন ধৰণৰ ফুল মানে অলপ গোলাপ ফুল লাগিছিলে আৰু বাকী বাৰু মিক্স ফুল হ'লেও হ'ব পৰহি মানে মোৰ দাদাৰ বিয়া আছে বিয়াৰ কাৰণে বিয়াৰ পেন্দেলটো সজাবৰ কাৰণেও অলপ ফুল লাগিছিলে আৰু বিয়াৰ হয় মাজে মাজে অলপ ফুল দিব লাগে আৰু বিয়াৰ মানে পেন্দেলৰ গেটখনটো অলপ ফুল দিব লাগিব আৰু আৰু দৰাৰ গাড়ীখনটো অলপ ফুল লাগিছিলে দিবৰ কাৰণে অঁ ঠিক আছে অঁ ঠিক আছে হ'ব আপুনি ক'বচোন ফুলৰ দামবোৰ কেনেকুৱা মোক ক'ব আপুনি পাছত অঁ ঠিক আছে হ'ব দিয়ক মোৰ এড্ৰেছটো আপোনাক হোৱাটচ্এপতে ছেণ্ড কৰি দিম